উপহাৰ বিহুত উপহাৰ দিবৰ কাৰণে বা সেৱা কৰিবৰ কাৰণে মই ঘৰতে গামোচা বৈ দিব দিওঁ সেৱা কৰিবলে বা কিবা এটা উপহাৰ হিচাপে দিবৰ কাৰণে গামোচা পাওঁ চাদৰ মেখেলা বৈ কিনে দিওঁ আৰু মেচিনত এনে কাৰোবাক উপহাৰ হিচাপে দিবৰ কাৰণে হাতেৰে ফুল বাচি তেন ফুলৰ বুটা বাচি চা মেখেলাত চ মেখেলাত বাচি উপহাৰ দিওঁ বিহুত উপহাৰ দিওঁ লগৰ সমনীয়া কোনোবা আহিলে মানে সেনেকে উপহাৰ দিওঁ হাতেৰে বুটা বাচি মেখেলাত বা কৰি কিনে তেনেকে উপহাৰ দিওঁ আৰু হাতেৰে ঘৰত টেবুলত পাৰিবৰ কাৰণে হাতেৰে কাপোৰ গাঠোঁ হাতেৰে গাঁঠো গাঁঠো আৰু টেবুলত পাৰিবৰ কাৰণে গাঁঠোৰ আৰু তেনেকেই কৰা হয় আৰু উপহাৰ বুলি ক'বলে গ'লে বিহুত সেৱা কৰিব বা কিবা কৰিবৰ কাৰণে তেনেকে উপহাৰ হিচাপে দিয়া হয় উপহাৰ দিওঁ হাতেৰে বৈ গামোচা বৈ বা চাদৰ বৈ মেখেলা বৈ তেনেকে উপহাৰ হিচাপে দিয়া হয়